হেল্ল' অ অঁ ভালনে এই মই সোণাৰীলৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ তাত তাত থাকিবলে জেগা হোটেল চোটেল পাম নি বাৰু

পোন্ধৰশ ষোল্লশৰ ভিতৰত যদি পোৱা হ'লে ভাল আছিলে এসপ্তাহৰ কাৰণে

অঁ অঁ তাৰপিছত অঁ অঁ আৰু খোৱা বোৱা খোৱা বোৱা এইবোৰ

অঁ অঁ অঁ তাৰ মানে কি জেগাটুকুৰা মানে কি হেৰি নি খেলি মানে গণ্ডগোলীয়া নি বাৰু কাৰণ নগালেণ্ড এৰিয়াত যে কিনাৰতে আছে যে অঁ অঁ

বাৰু হ'ব আৰু কি কয় তাত তাত যাতায়তৰ সুবিধাটো ভাল নে বেয়া বাৰু অঁ তাৰপিছত তাত তাত ফুৰিবলে জেগা কি কি আছে বাৰু ভাল জেগা

অঁ

অঁ অঁ অ